আমি ওচৰৰ চহৰৰ গাঁওবোৰলৈ মানে সদায় যোৱা নহয় আৰু কিছুমান দৰকাৰ বা কিবা কাম থাকিলে যোৱা হয় বা কিচাকিবি থাকিলে বা আয়োজন কৰিলে যোৱা হয় যেনেকৈ বিয়া সকাম কিবা বাৰ্থডে' এনেকৈ কিবাকিবি অনুষ্ঠান কিবাকিবি পাতিলে কিবাকিবি কৰিলে মানে যোৱা হয় মানে এনেইতো ঘৰৰ বৰ্তা খুড়া আৰু কোনোবা ঘৰৰ ৰিলেশ্যনৰ মানে মানুহ হ'লে বেছিকৈ যোৱা হয় আৰু কিবাকিবি মানে সহায় কৰিব কাৰণে যোৱা হয় মানে কিবাকিবি পাতিলে আৰু বেলেগটো ইমান বেলেগ ওচৰলৈ ইমান যোৱা নহয় কাৰণ এতিয়া ঘৰৰ হ'লেতো যাবই লাগিব আৰু বিশেষ কাৰণ থাকিলে যোৱা হয় আৰু তাত বেলেগ ওচৰ চুবুৰীয়াৰ লগ পাওঁ চিনাকী হয় তেনেকেই ওচৰ চুবুৰীয়া লগৰ থাকিলে কোনবা থাকিলে যোৱা হয় আৰু বিশেষকৈ ঘৰৰ মানুহ ওচৰলৈ যোৱা হয় আৰু বেলেগটো অচিনাকি বা বেলেগ ঘৰলৈ যোৱা নহয় আৰু কিন্তু এনেকৈ বৰ্তা দাদাহঁতৰ ঘৰলৈ গ'লে কোনবা ওচৰ চুবুৰীয়া চিনাকি হ'লে তেতিয়া আকৌ তেহেঁতৰ ঘৰলৈ যোৱা হয় তেওঁ তেতিয়া কোনবা ওচৰ চুবুৰীয়া চিনাকি হ'লেও নতুনকৈয়ো তেনেকুৱা মানুহ চিনাকি হ'লেও তেহেঁতক ঘৰলৌ কিবাকিবি পাতিলে যোৱা হয় আৰু আজিকালি দিনতটো কৃষি ক্ষেত্ৰত বা কিবাকিবি কামৰ কাৰণে নিজৰ জীৱনৰ কাৰণে মানে যোৱা ওলাই যায় কাম কৰিবলৈ সেইকাৰণে আজিকালিতো দিনত কোনো ঘৰত ইমান নাথাকেই চব ব্যস্ত থাকে সেইটো কাৰণে বাহিৰলৈ ওলাই যায় সেইকাৰণে আজিকালি ইমান মানে যোৱা যুই হেৰিটো ইমান হেৰি নাই কিন্তু অকল কিবাকিবি অনুষ্ঠান বা কিবাকিবি প্ৰগ্ৰেম মানে প্ৰগেম মানে আৰু বিয়া বাৰ্থডে' সেইবোৰ পাতিলেই কৰিব যোৱা লগীয়া যাবলগীয়া হয় আৰু সেইবাবে বেলেগটো ইমান বেলেগ একো নাই কিন্তু তেনেকেই যোৱা হয় আৰু কিবাকিবি থাকিলে মই অহা যোৱা হয় বন্ধু বান্ধবী লগ পাওঁ তেনেকেই ইটোৰ পা সিটো ঘৰলৈ যোৱা হয় দুদিন তিনিদিন থকা হয় বেলেগটো বিশেষ কাৰণ ইমান নাই সেইকাৰণেই এনেকেই কিবাকিবি পাতিলেই বেছি মানে অহা যোৱাটো হয় আৰু